নমস্কাৰ হাঁহ কুকুৰা জাত বাচ বিচাৰ কৰিবলৈ যাওঁতে বহুতখিনি পৰীক্ষা কৰিবলগীয়া হয় কোন জাতৰ হাঁহ বা কুকুৰা পালন কৰিবলৈ হ'লে বিশেষকৈ আমি জাতটোৰ প্ৰতি জাতটোৰ প্ৰতি লক্ষ্য ৰাখিম আনিবলগীয়া হয় যদি ভাল জাত হয় তেতিয়া আমি ভাল জাতৰ হাঁহ বা কুকুৰা হ'লে মানে আমি যিটো আৰ্থিক দিশ সেইটো সবল কৰিব পৰা হয় বিশেষকৈ একেটা জাতৰ যদি হাঁহ বা কুকুৰা পালন কৰি থকা হয় পাছলৈ গৈ সিহঁত সৰু সৰু হৈ যায় জাতটো এৰি দিয়ে ভাল জাতৰ হ'লেও তাৰপিছত আকৌ আমি জাতটো চেঞ্জ কৰিবলগীয়া হয় বিশেষকৈ দোকানৰ পৰা অনা পোৱালিতকে আমি এই লোকেলতে গাঁৱতে যিবোৰ ভাল জাত সেইবিলাক ব্যৱহাৰ কৰোঁ সিহঁতক ভেকচিন অকল দানাৰ লগত খোৱালে হয় বেজি দিবলৈ দৰকাৰ নাই আৰু কিছুমান ফাৰ্মৰ পৰা অনা পোৱালি বেমাৰ আজাৰ বেছি হয় সেইটো কাৰণে আমি পৰাপক্ষত ওচৰে পাঁজৰে যিখিনি লোকেল পাওঁ বা ওচৰত থকা পালকসকলৰ পৰা আমি ভাল জাতৰ

বিশেষকৈ জাত বিবেচনা

হাঁহৰ ক্ষেত্ৰত কেমেল জাতটো বেয়া নহয় খালী একেহে একেটা জাতকে পুহি থাকিলে মানে হেৰি হয় ধৰক জাতটো অলপ বেয়ালৈ গতি কৰা আমাৰ চকুত পৰে তেতিয়া আমি পালকসকলে জাতটো সলাই দিওঁ জাত ক'বলৈ গ'লে হাঁহ বা কুকুৰা বিভিন্ন ধৰণৰ জাত আছে বিভিন্নজাতৰ ভিন্ন প্ৰডাকশ্যন দেখিবলৈ পোৱা যায় সদ্যহতে পুৰা লোকেল কুকুৰাটোত বেমাৰ আজাৰ কম আমি পৰাপক্ষত সৰহ সংখ্যক লোকেল কুকুৰা পালন কৰোঁ সিহঁতক বৈজ্ঞানিক পদ্ধতিত সিমান পালন নকৰিলেও হয় আমাৰ যিটো থলুৱা গাঁৱলীয়া দানা হওক ধৰক প্ৰতিপালনৰ ক্ষেত্ৰত গঁৰালেই হওক গাঁৱলীয়া পৰিৱেশত সিহঁতৰ ইমান অসুবিধা নহয় যদি বৈজ্ঞানিক পদ্ধতিত পালন কৰিবলৈ যোৱা হয় তেতিয়া সিহঁতক সম্পূৰ্ণৰূপে ভেকচিনৰ পৰা আদি কৰি দৰৱ খুওৱা বা বেজী দিয়া সেইখিনি সম্পূৰ্ণ সময়ে সময়ে কৰি থাকিবলগীয়া হয় সময়ত যদি কৰিব নোৱাৰোঁ তেতিয়া পোৱালিবোৰ মৰি যোৱা দেখাই দেখি পোৱা যায় আচলতে উন্নত মানদণ্ডৰ জাতৰ কাৰণে প্ৰধানকৈ যিসকল পালকে হাঁহ কুকুৰা পালকে

হাঁহ কুকুৰা পালন কৰি আছে তেওঁলোকে অভিজ্ঞ তেওঁলোকে জানে কোনটো জাতৰ ভাল কোনটো জাতৰ বেয়া তেওঁলোকৰ পৰাও আমি দিহা পৰামৰ্শ লওঁ বা নিজে হ'লেও চিলেক্ট কৰোঁ আমাৰ ভেটেনেৰীৰ ছাৰৰ লগতো আলোচনা পৰামৰ্শ কৰি মেলিহে আমি হাঁহ বা কুকুৰা পোৱালিৰ ক্ষেত্ৰত বিবেচনা কৰি লওঁ প্ৰতিটো জাতৰে ভিন্ন ভিন্ন প্ৰডাকশ্যন দেখা যায় কুকুৰা আমি জাত চাই চাই মাংস কাৰণেও ব্যৱহাৰ কৰোঁ ধৰক কণী কাৰণেও ব্যৱহাৰ কৰোঁ এইখিনি অকল কণীৰ কাৰণে ব্যৱহাৰ কৰোঁ কণী প্ৰডাকশ্যনৰ কাৰণে তাৰপিছত এইখিনি ধৰক এইটো জাতৰ বোলে আমি পোৱালিৰ কাৰণে প্ৰডাকশ্যন কৰিম বা মাংস কাৰণে কৰিম সেনেকে আমি জাতটো বিচাৰি লওঁ জাতৰ ক্ষেত্ৰত ভিন্ন জাত আছে চবৰে তাৰ গুণাগুণৰ মানদণ্ডৰ যিটো বেলেগ বেলেগ পৃথক পৃথক হয় আচলতে আমাৰ থলুৱা যি যিবিলাক হাঁহ কুকুৰা আছে আমি ওচৰে পাজৰে বিচাৰি ডাঙৰ জাতটো ডাঙৰ হ'ব লাগে তেতিয়া পালন কৰিবৰ কাৰণে সুবিধা হয় ডাঙৰ জাতৰ তাৰপিছত একেৰাহে একেটা জাতকে পালন কৰি থাকিলে সেই কুকুৰাবোৰ দিনক দিনে সৰু হৈ যায় ৱেইটটো কম হৈ যায় মাংসৰ কাৰণেতো ৱেটটো বিশেষকৈ ৱেটৰ ওপৰত চকু দিবলগীয়া হয় সিহঁতক এটা এতিয়া জাতৰ কথা ক'বই পাৰি সেইজাতৰ মুৰ্গী আঠ ন কেজি দছ কেজিলৈকে হয় বয়স অনুযায়ী সেনেকে আৰু জাত বাছনি কৰাৰ ক্ষেত্ৰত প্ৰতিজন পালকে জাতৰ ওপৰত বেছি চকু দিবলগীয়া হয় ভাল জাতৰ হ'লে ভাল প্ৰডাকশ্যন পাব ধৰক জাতটো যদি ভাল নহয় প্ৰডাকশ্যনটো কম হ'ব প্ৰডাকশ্যনটো কম হ'লে পালকসকলৰ যিটো আৰ্থিক দিশ সেইটো সবল নহয় দিনক দিনে কমি যায় আৰু বিশেষকৈ আমি হাঁহ পালন বা কুকুৰা পালন কৰিবলৈ যাওঁতে আমাৰ যেনে কি ধৰণে আমাৰ আৰ্থিক দিশটো টনকিয়াল কৰিব পাৰি তাৰ ওপৰত বেছি চকু দিবলগীয়া হয় আমাৰ প্ৰডাকশ্যনৰ অনুযায়ী অৰ্থৰ উপাৰ্জনটো নিৰ্ভৰ কৰে প্ৰডাকশ্যন বেছি হ'লে আমাৰ অৰ্থৰ উপাৰ্জনটো বেছি হয় সেইকাৰণে আমি উন্নত মানদণ্ড জাতটো বিচাৰি ল'বলগীয়া হয় আৰু আজিকালি প্ৰায়ে দেখিবলৈ পোৱা যায় ভিন্ন ভিন্ন জাতৰ বজাৰত পোৱালি আহে উন্নত মানদণ্ড সিহঁতক পালন কৰিবলৈ হ'লে সিহঁতৰ বিষয়ে সম্পূৰ্ণ অভিজ্ঞতা থাকিব লাগিব পালকৰ যদি সম্পূৰ্ণ অভিজ্ঞতা নেথাকে তেতিয়া সিহঁতক কেনেকে পালন কৰিব লাগে কোনটো সময়ত কোনটো ভেকচিন দিব লাগে কোনটো দানা খুৱাব লাগে নেজানিলে মানে পালকসকল বিমুখত পৰিবলগীয়া হয়